হেল্ল' অঁ কি খবৰ হে অঁ বিহু আহি পালাক দেখোন পিঠা বনাইছেনে হয় নেকি লাৰু হয় নেকি অঁ মই বনাবই নেজানো আপুনি কি কি পিঠা বনাইছে নাৰিকলৰো নাজানো তেল পিঠাও নাজানো একো পিঠায়ে নাজানো নাৰিকলৰ পিঠা কেনেকৈ বনাইছে

ঢেঁকিত অঁ ঢেঁকিত মিক্সিত খুন্দলি নহয়

অঁ অঁ আৰু লাৰু

গুলি গুলি ল'বা লাগিব মানে গুলি ল'বা লাগিব নেকি গোটেইখিনি

অঁ অঁ দিয়ক তে ঠিক আছে অঁ এইবাৰ তে বনাই চাওঁ দিয়ক মই অঁ দিয়ক তে ঠিক আছে বিহু খাব আহিব